মই পঢ়া কিতাপৰ ভিতৰত এখন কিতাপে মোৰ মনত সঁচাকৈ চিন্তাৰ পথ দেখুৱাব পাৰিছে বুলি ভাবোঁ সেই কিতাপখন হৈছে এ পি জে আব্দুল কালামদেৱৰ অগ্নিৰ ডেউকা সেই কিতাপখন সঁচাকৈয়ে আদৰ্শমূলক এজন মানুহ সৎ মানুহ হ'বলৈ সেই কিতাপখনে আগবঢ়াই দিয়ে পথ প্ৰদৰ্শক কিতাপখন যথেষ্ট তত্ত্বগধুৰ এই কিতাপখনে মোৰ মনত ঋণাত্মক ধাৰণাৰ পৰা যোগাত্মক ধাৰণালৈ পৰিৱৰ্তিত কৰিছিল মই কোনো কিতাপ পঢ়াৰ বাবে ক্লাবত যোগদান কৰিছোঁ মই মাজে সময়ে সপ্তাহত ওচৰৰ ড্ৰিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈ কিতাপ পঢ়োঁগৈ ভাল লাগে মোৰ